হয় কওকচোন অ' আপোনাক কেনেকুৱা চাইকেল লাগে বাৰু হয় হয় হয় আমাৰ তাত আছে আপোনাৰ ষ্টাৰ্টিং থ্ৰি থাওজেনৰ পৰা আছে সৰু চাইকেল সৰু চাইকেল এতিয়া আপোনাৰ ছয় বছৰৰ কাৰণে থ্ৰি থাওজেনৰ পৰা ষ্টাৰ্টিং আছে তাৰপিছত হয় হয় সেইটো আপুনি পাই যাব সেইটো খুলিবও পাৰিব আপুনি অ' হাইট এডজাষ্ট কৰিব পাৰিব গোটেইখিনি আপোনাৰ সুবিধা আছে তাৰ পিছত অ' অলপ ভাল কোৱালিটিৰ ল'লে আপোনাৰ ফ'ৰ থাওজেন বা ফ'ৰ থাওজেন ফাইভ হাণ্ড্ৰেড তেনেকুৱা মান আহিব অ' ষ্টক আছে আপুনি আহি চাই যাব পাৰে ন'হলে আমি অনলাইন হয় হয় পুলিচ পইন্টৰ ওচৰত আছে অ' হোম ডেলিভাৰি হৈ যায় আপুনি আহি চাই গ'লে ভাল আছিল মানে আহি চাই গ'লে আপোনাৰ নিজৰ নিজৰ ভাল হ'ব ন তাৰপিছত আমি আকৌ হোম ডেলিভাৰি দি দিব পাৰিম অ' শনিবাৰে খোলা থাকে দেওবাৰে আমাৰ বন্ধ থাকে দোকান

অ' দহটাৰ পৰা আপোনাৰ দহটাৰ পৰা খোলা থাকে সাতটা লৈকে আবেলি সাতটা লৈকে খোলা থাকিব

আৰু আমাৰ আপোনাৰ মানে ডাঙৰ চাইকেল এটা লাগেনে কেইটা লাগে অ'কে অ'কে অ' অ' অ' যিকোনো প্ৰচেছ আছে আমাৰ আপুনি ডাঙৰ চাইকেল ল'লে আমাৰ তাত ই এম আই চিষ্টেমো আছে অ' যদি অলপ অলপ বেছি ৰেন্জৰ যদি আপোনাৰ লাগে ইএ গিয়েৰ চাইকেল যদি লাগে আমাৰ ই এম আই চিষ্টেমো আছে আপুনি চাই যাব পাৰিব অ' ঠিক আছে দিয়ক থেংক ইউ